হেল্ল' অঁ কি কৰি আছে অঁ স্কুলৰপৰা গৈ বহি আছে মই আকৌ বহিবলৈয়ে পোৱা নাই কাম কৰি আছো কামকেইটামান আছিলে অঁ অঁ চাহ তাহ খালেনে অঁ স্বাধীনতা দিৱস পাইছেহি আকৌ আজি এতিয়া

কাইলৈ এই হেড ছাৰক ক'ব লাগিব কথাটো আজিচোন পাঁচ তাৰিখ হ'লেই আজি পাঁচ তাৰিখ হ'লেই এতিয়া আৰু দহ দহ দিন ন দিনহে আছে আৰু পোন্ধৰ আগষ্ট দিনাটো নধৰি ল'ৰা ছোৱালীখিনি অকণমান শিকাব লাগিব নহয় তেতিয়াহে আকৌ সিহঁতি জানিব স্বাধীনতা দিৱসনো কি এইবিলাক তেতিয়াহে সিহঁতি গম পাব নক'লে নেমেলিলে নিশিকালে ক'ৰপৰা পাৰিব অঁ অঁ চলাব লাগিব চাফানো কি আৰু ফিল্ডখন চাফা কৰিব তাৰপৰা পতাকাখন উত্তোলন কৰিব নতুন ফ্লেগ এখন আনিবলৈ ক'ব লাগিব হেড ছাৰক আগৰ ফিলেগখন বেয়া হ'ল নহয় সেইখন আঁৰিলে বেয়া লাগিব তাৰপৰা ছোৱালী ছোৱালীকেইজনীমানক হেৰি আনিবলৈ ক'ব লাগিব ফুল চুল লৈ আহিবলৈ ক'ব লাগিব জণগণ স্বাধীনতা দিৱসৰ বিষয়ে ল'ৰা ছোৱালীয়ে ক'বলৈ জানিব জানো শিকালে মানে পাৰিব বাৰু আমি সময় দি শিকোঁ ক'ব লাগিব লাগিব অঁ কৰিব লাগিব কৰিব লাগিব অভিভাৱকখিনিকো মাতি দিব লাগিব সেইদিনা ছাৰক ক'ব লাগিব মাতিবলৈ ক'বলৈ অঁ কৰিব লাগিবতো আকৌ অভিভাৱকে নহ'লে কি বুলি ভাবিব বোলে স্কুলখনলৈ মাতিলে মাতি চাহ একাপো নিদিলে মিঠাই আনিব লাগিব চানা তানা আনিব লাগিব আন কেইবছৰ উদযাপন কৰাৰ নিচিনাকৈ কৰিব লাগিব এই বছৰো স্বাধীনতা দিৱসটো অঁ হৈ আহিছে বাৰু এতিয়া হেড মাষ্টৰৰ লগতহে কথা হেড মাষ্টৰে কি কৰে এতিয়া কৈ থাকিবলৈয়ো বেয়া নহয় চব কথা নহয় জানো পাৰে নে নোৱাৰে আমিতো পইচা খৰচ কৰিব নোৱাৰোঁ তেওঁহে পাৰিব এতিয়া কিমান কি খৰচ কৰিব পাৰে আৰু ভালকেইতো কৰিবলৈ মন অঁ অঁ দিব লাগিব বাৰু তাৰ ভিতৰতে এতিয়া কি হয় আৰু ন হেড ছাৰে গম পাইছে বাৰু হেৰি পাইছেহি বুলি আজি নাই তেওঁ মিটিং আছে বোলে মিটিঙলৈ গ'ল আহিলে কাইলৈ স্কুলত আহিলে মানে ক'ব লাগিব

অঁ তেখেতলোকক মাতিলে আকৌ অঁ লাগিব অঁ দুজনমানক সম্বৰ্ধনা জনাব লাগিব নহয় এতিয়া সম্বৰ্ধনা অনুষ্ঠান এতিয়া দুজনমান মাতি ব্যক্তি মাতি আকৌ সম্বৰ্ধনা নজনালে এনেই বেয়া লাগিব নহয় সম্বৰ্ধনা জনালেহে ভাল লাগিব হয় নহয় বাৰু তাতে কি কি কৰিব পাৰে আৰু পাতিব লাগিব ভালকৈ হয় নহয় বাৰু

আৰু কি থাকিবনো আৰু সেইবিলাকে কথা আৰু পাতি থকাখিনিকে আৰু ল'ৰা ছোৱালীখিনিক জনগণমন অধিনায়ক জয় হেটো মুখস্থ আছে নাই দুটামানৰ আছে বাৰু কুইচ কাবাজটো পাহৰিলে নেকি এনেই ফ্লেগখনৰ তলত আকৌ সেইটো কৰাব লাগিব নহয় তেতিয়াহে ভাল হ'ব ফ্লেগখনৰ তলত সিহঁতক আমি ফ্লেগখনৰ তলত কিহ'লে থিয় হৈছো সেইটো আকৌ সিহঁতক ক'ব লাগিব নহয় নক'লে ক'ৰপৰা জানিব ক'ব লাগিব ৰাষ্ট্ৰীয় সংগীতটো মুখস্থ আছেনে নাই সিহঁতৰ এটাই গালে মানে ইখনৰ আহি ইকেইটাই আহি যাব বাৰু ল'ৰা ছোৱালী সেইদিনা আকৌ ল'ৰা ছোৱালীখিনিয়ে উপস্থিত থাকিবলৈ ক'ব গোটেইখিনিকে উপস্থিত থাকিবলৈ কোৱাৰ পাছতো দুটা এটা নাহে নহয় তাৰ মাজতে থাকি যায় দুটা এটা আহিলে মানে ভাল আৰু গোটেইখিনি

তাকেহে অঁ ক'বলৈ বিশেষ একো হেৰি নাই বাৰু মাটি বাৰী ৰুবলৈ মেলিবলৈ দিলে অঁ আমাৰো সেই লোকেহে কৰে আৰু দি দিছোঁ আৰু কি কৰে কৰিব আৰু মোৰচোন যাবলৈ সময় নহয় অঁ হ'ব হ'ব